হেল্ল' অঁ কিবা গাড়ী লাগে বুলি ফোন কৰিছিলেনি অঁ ক'ত যাব অঁ এইফালে কাজিৰঙা ফালে ফুৰিব যাম বুলি ভাবিছিলোঁ এই আমি আঠজনমান যাম অঁ অঁ এই কাজিৰঙা ছাইডে ফুৰিব ফুৰিব যাম বুলি ভাবিছোঁ এইফালে আকৌ ঘূৰি আহি মালিনী থানত সোমাম অঁ সৰু ল'ৰা ছোৱালীও যাব অঁ কি কৈছে অঁ অঁ তাৰপৰা এতিয়া আপুনি ভাড়াটো কেনেকৈ ল'ব ছহেজাৰ অঁ চাই চিতি ল'ব আৰু অঁ অঁ এই অকণমান সৰু ল'ৰা ছোৱালীও যাব যে অকণমান ৰিক্স ল'ব লাগিব আৰু অঁ দৰৱ পাতি ল'ম বাৰু এইফালে আকৌ ঘূৰি আহি মালিনী থান সোমাব লাগিব এইফালে কেইবাখনো ঠাই সোমাব লাগিব অঁ তাৰপৰা কেইটামান বজাত আহিব আপুনি কাইলৈ ইয়াৰ পৰা সোনকালে ওলাব লাগিব ঘূৰি আহিব লাগিব যে সাতটামান বজাত আহিব আৰু আপুনি পোৱাকৈ অঁ ঠিক আছে অঁ আমি ল'ৰা ছোৱালী কৰি আঠজনমান যাম অঁ হয় বাৰু সেইটো অঁ অঁ বাকী তেনেহ'লে দামটো কম নকৰে আৰু অঁ এইটো হয় বাৰু অঁ ঠিক আছে হ'ব বাৰু আপুনি কোৱাটোৱেই দিম বাৰু অঁ আঠ ডাঙৰ মানুহ আঠজন ল'ৰা ছোৱালীকেইটা ল'ৰা ছোৱালী তিনিটামান আছে অঁ এনেকৈ ডাঙৰ মানুহ আঠজন অঁ আমিতো সোনকালে ওলাম বাৰু ইয়াৰ পৰা ঘূৰি আহিব লাগিব যে অঁ এইফালে মালিনী থালনে থানলৈ তাৰপৰা আকৌ পদুমণি থানত সোমাই আহিম অঁ

অঁ মই ফোন কৰিম ৰাতিপুৱাই অঁ অঁ অঁ হ'ব দিয়ক সোনকালে আহিব আপুনি আমি ওলাই পিনি ফোন এটা কৰি দিম অঁ ঠিক আছে অঁ কোন জেগা বাৰু হাবুং অঁ অঁ হাবুঙতো সোমাই আহি সেৱা এটা লৈ আহিব লাগিব অঁ অঁ অঁ অঁ বাৰু সেইফালৰ পৰা ঘূৰি আহোঁতে সোনকালে আহিব চেষ্টা কৰিম তেতিয়া ইয়াত সোমাবহি পাৰিম শুনিছোঁ শুনিছোঁ অঁ অ হ'ব আপুনি সোনকালে আহিব দেই আমি ফোন কৰি ওলাম হ'ব দিয়ক এতিয়া